এই অসমতেতো চাকৰিৰ বহুত সমস্যা হৈছে মানুহগিলি চবে প্ৰাইভেট কাম কৰি গাড়ী বাৰী গাড়ী মটৰ লৈ পিলপিলিলৈ এইবিলাক কৰিয়ে চলি আছে দেখোন আৰু যিবিলাক চৰকাৰী চাকৰি তাতেও প'ষ্টবিলাক কমে কমেইহে দিছে কাৰণ এই পেপাৰ পত্ৰ চাইতো গ'মেই পায় পেপাৰ পত্ৰ চালে দেখোঁ গ'মেই পাই ক'ত কিমান পোষ্ট আৰু পঢ়াৰো কোৱালিফাইড লাগে পঢ়া পাতি বেছি হ'লেহে কম্পিটিছন হৈছে না চাক চাকৰিৰ বিৰাট ত' সমস্যা হৈছে গতিকে আৰ সেই ল'টো আমি এই গুৱাহাটীত এনেই কিবাকিবি কোম্পানীত কৰি আছো একোতো নাইয়ে কাৰণ মানুহ মানুহ জীৱিকাতো ধৰি থাকিব লাগিব না চৰকাৰী চাকৰি হ'লে অঁ অঁ অঁ গতিকে সমস্যা ডাঙৰেই অসমত সেইকাৰণে চাকৰি বিচৰি লাভ নাই চাকৰি কৰাত কৰি ব্যৱসায় বা কিবাকিবি কৰি নিজৰ পেটটো চলাই থকাই ভাল